আমি যদি যোগাসন আৰম্ভ কৰোঁ তেনেহ'লে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ব পাৰোঁ ত' সেইবোৰৰ ওপৰত আমি অলপ ধ্যান দিব লাগিব প্ৰত্যাহ্বানবোৰ কেনেকুৱা হ'ব পাৰে আটাইতকৈ প্ৰথম প্ৰত্যাহ্বান হৈছে নিজকে জিকিব লাগিব কাৰণ য়োগা কৰা য়োগা কৰোঁতে খুব কি হয় আমাৰ আমনি লাগে প্ৰথম দুদিনমান ভালেই লাগিব যে য়োগা কৰিছোঁ কিবা নতুন কৰিছোঁ কিন্তু লাহে লাহে যেতিয়া এইটো পুৰণা হ'বগে ত' মানে আমাৰ ব্ৰেইনটোৱে ক'ব কিনো সদায় একেটাকে কৰি আছোঁ তাক বেলেগ কিবা এটা লাগিব বা আৰাম লাগিব ত' সেইকাৰণে মানে প্ৰথমতে আমি নিজকে জিকি ল'ব লাগিব যে য়োগা য়োগা যে কৰিছোঁ আমি য়োগা কৰোঁতে আমি কি হয় শৰীৰৰ মানে প্ৰতিটো অংগ আমি লৰচৰ কৰিবলৈ মানে খোজোঁ মানে লৰচৰ কৰিবলৈ হৈ যায় কিন্তু আমাৰ ব্ৰেইনে সেইটো নিবিচাৰে যে তাক লাগে আৰামত থাকিবলৈ ত' মানে সেইকাৰণে দুদিনমানৰ পাছত সেইটো মানে নকৰোঁ বুলি কওঁ মানে আমাৰ মগজুৱে ত' সেইকাৰণে আমি প্ৰথমতে মগজুটোক জিকিব লাগিব যে আমি কৰিমেই ত' সেইটো প্ৰথম আমি বহুত কনচিষ্টেণ্ট হ'ব লাগিব সেইটো কাৰণে সেইটো প্ৰথম দ্বিতীয়তে সময়টো আমি সময়টো অলপ মিলাব লাগিব ত' সেইকাৰণে আমি এলাহটোতো এৰিব লাগিব যে উঠা উঠা সময় শুৱা সময় সেইবিলাক আমি নি নিৰ্দিষ্ট কৰি ল'ব লাগিব আৰু নিৰ্দিষ্ট কৰাৰ পাছত যেতিয়া সেই সময়টো নিৰ্দিষ্ট হৈ যাব ত' আমাৰ মানে অকণমান সময় খৰচো কম হ'ব তেতিয়া আমি সেই যোনটো য়োগা কৰিবলৈ এটা ভাল সময় এটা পাই যাম সেইটো দুই নম্বৰ তাৰপিছত তিনি নম্বৰতে আৰু কিছুমানৰ হয় কি য়োগা কৰিলে মানে অলপ বা বহুত দিন য়োগা চগা কৰা নাই একো নাই কৰা ত' আমি কি জথৰ হৈ আছোঁ আমি একো নাই জথৰ হৈ আছোঁ ত' যেতিয়া সেইবিলাক য়োগা চগা কৰা হয় ত' বিষ চিষবিলাক আৰম্ভ হয় জথৰ হৈ আছিলোঁ পটককৈ মুভমেণ্ট কৰি দিলোঁ গতি কৰি দিলোঁ আমাৰ গাঁঠি সেইবিলাক এইবোৰ গাঁঠিবোৰ ত' সেইটো কি হয় এটা মানে বিষ হয় মানে কিছুমানৰ খুব ত' সেই কিছুমানে ভয় খাই যায় বিষ হৈছেনি কিবা হৈছিনি কিন্তু সেইটো একো নাই আমি জথৰ হৈ আছোঁ সেইকাৰণে মানে আমি সেইটো কৰিব পৰা নাছিলোঁ আৰু এতিয়া জৰতা ভাঙিছে কাৰণে বস্তুটো অলপ বিষ হৈছে আৰু লাহে লাহে আমি য়ো য়োগা যদি কৰি থাকোঁ কৰি থাকোঁ কৰি থাকোঁ তেনেহ'লে সেই জথৰতাও নাইকিয়া হ'ব আৰু মানে আমাৰ হাত ভৰিবোৰ আৰু অলপ ফ্ৰী হৈ যাব